পাঁচ ছয় দুই হাজাৰ এঘাৰ দুই তিনি দুহেজাৰ এক এক দুই দুই হেজাৰ ৰ্পাঁচ ছয় দুহেজাৰ দহ ন পাঁচ দুহেজাৰ ওঠৰ সাত পাঁচ দুহেজাৰ বিশ